অ হয় কওক অ হয় হয় লাগিছে তাতে লাগিছে অ অ অ অ অ অ অ পাব আপোনালোকে আপুনি কিন্তু গোলাপৰ কাৰণে প্ৰতিপাহে অ ফিফটিকৈ দিব লাগিব আৰু নাৰ্জী ফুলৰ কাৰণে প্ৰতিপাহে আপুনি থাৰ্টিকৈ দিব লাগিব অ অ অ অ আছে আছে অ অ আছে আপুনি আপোনাৰ প্লেচটোৰ কথা কৈ দিব তাত গৈ আমি সজাই থৈ আহিব পাৰিম

অ অ হ'ব অ অ আপোনাৰ আ ফুলৰ কাৰণে এটা এ্স এক্সট্ৰা চাৰ্জ সেইটো যিটো আপোনাৰ মানে তাত বিলত আহিব আৰু ডেকৰেশ্যনৰ কাৰণে এটা চাৰ্জ লোৱা হ'ব বেছি লোৱা নহয় অলপ ক কমতে পাব অ আৰু ওম অ অ অ অ আপুনি কওকচোন বাৰু অ অ অ অ ঠিক আছে অ অ মই আপোনাক যোৱাৰ আগত এবাৰ ক'ল কৰি ল'ম তাৰপিছত হৈ যাব বাৰু অ অ ঠিক আছে দিয়ক ও ও